হয় হেল্ল' হয় কাইলৈ মোৰ দাদাৰ বিয়া আছে আপুনি আহিব পাৰিবনে বৰ্তমানৰ কাৰণে অঁ কাইলৈ পাঁচটামান বজাত পাঁচটামান এনেকুৱা সময়তে জেগাডোখৰ এই বিষ্ণুপুৰ যে চিনি পায়নে বিষ্ণুপুৰ মই এড্ৰেছটো আপোনাক কৈ দিম বাৰু সেই পইচাটো পিছে কিমানকৈ ল'ব এনেই ক'ব নেকি অলপ

অঁ আৰু এনে কিবা এটা কম নহ'ব নেকি

অঁ ট'কেন মানে ফটোখিনি আপুনি

অঁ অঁ হ'ব ঠিক আছে তেন্তে আপুনি কাইলৈ মানে আহি যাব পাৰিবনে অঁ অঁ ঠিক আছে হ'ব দিয়ক ৰাখিছোঁ অঁ অঁ অঁ মই আপোনাক জনাম বাৰু ঠিক আছে